মই গছ গছনি আৰু লতা ৰুই ভাল পাওঁ গছ গছনি বিশেষকৈ আমাৰ বাৰীত থকা তামোল গছ চেগুন গছ গমাৰি কঁঠাল আমলখি আম শিলিখা জলফাই নাৰিকল বগৰী আঁচফল কাজিনেমু গোলনেমু ছজিনা নুনীগছ বাঁহগছ চোমগছ এনেধৰণৰ বাৰীত বিভিন্ন ধৰণৰ গছ ৰুৱা হয় তামোল গছৰপৰা আমি বছেৰেকৰ মূৰত তামোল বেচি বহুতো টকা উপাৰ্জন কৰোঁ তেনেধৰণে ডাঙৰ ডাঙৰ গছবিলাক বেচিও আমি

গছৰ পৰা বহুত টকা পাওঁ আৰু নাৰিকল গছৰ পৰাও আমি বছৰেকৰ মূৰত নাৰিকল বেচি টকা উপাৰ্জন কৰোঁ কাজিনেমু গোলনেমু ছজিনা এইবিলাকৰ পৰা আমি নেমু গছৰপৰা নেমু বেচি আৰু ছজিনা গছৰপৰা ছজিনা বেচি আমি বাৰীখনৰপৰাই আমি বহুত টকা বছেৰেকৰ মূৰত উপাৰ্জন কৰোঁ আৰু বাৰীত থকা বাঁহগছজোপাৰ পৰাও আমি সময়ত অভাৱত বাঁহ বেচিও আমি টকা উপাৰ্জন কৰি ঘৰ চলাওঁ চোম গছত আমাৰ কিছুমান মানুহে বিশেষকৈ মূগাৰ পোঁহে সেই মূগা পোঁহাৰ বিনিময়ত আমি চোম গছৰ পৰাও টকা লওঁ তেনেধৰণে বাৰীত মই কিছুমান লতা ৰুওঁ যেনে পান আৰু জালুক বিশেষকৈ বাৰীখনত পান আৰু জালুকৰ সহায়ত আমি পান বেছি জালুক বেচি টকা উপাৰ্জন কৰোঁ সেইধৰণে বেমাৰৰ পৰা বেমাৰত খাবলৈ হ'লেও বা কেতিয়াবা আমি চাটনীৰ হিচাপে ব্যৱহাৰ কৰি খাবলৈও বাৰীখনত ভেদাইলতা মানিমুনি আদি লতাজাতীয় গছ ৰুই লওঁ শাক পাচলিৰ বাৰীখনত আমি লতাজাতীয় জিকা ৰঙালাও জাতিলাও দাংবডি তিতাকেৰেলা ভাতকেৰেলা এনেধৰণৰ আমি লতাজাতীয় শাক পাচলি কৰি ঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ বা কেতিয়াবা বেছিকৈ উপাৰ্জন হ'লেও আমি বজাৰত সেই জিকা ৰঙালাও জাতিলাও দাংবডি আদি বেচিও টকা উপাৰ্জন কৰোঁ এই লতাবোৰৰ উপৰিও বাৰীখনত কিছুমান বেলেগ ধৰণেও লতা আৰু গছ ৰোৱা হয়